মাছ ধৰা আৰু মাছ বৰ্তমান কমি অহা পৰিৱেশলৈ যদি মন কৰা হয় তেতিয়াহ'লে আমাৰ যিসকল ব্যক্তিয়ে মাছ ধৰে মাছ ব্যৱসায়ী আছে মৎস্যজীৱিসকল আছে তেওঁলোকে সকলো সময়তে মাছ ধৰা কাৰ্যই আমাৰ মাছ কমি অহাৰ প্ৰধান কাৰণ হ'ব পাৰে চৰকাৰে যিবিলাক সময় বান্ধি দিছে এই সময়খিনি যদি আমাৰ মাছমৰীয়াসকলে মানে আৰু এই মাছ ধৰা কাৰ্যটোত তেওঁলোকে সতৰ্কভাৱে মাছ ধৰে যদি মাছ ধৰোঁতে যিবিলাক মাছৰ কণী আছে এই মাছবিলাক তাতে এৰি অহা হয় তেতিয়াহ'লে মাছৰ বংশ বৃদ্ধি পাব আৰু যদি তেওঁলোকে হকে নহকে জালত পৰিলে মাছটো ধৰি আনি খোৱাৰ যোগ্য বুলি ভাবে তেতিয়াহ'লে বৰ্তমান অৱস্থাত মাছ কমি যাবই মাছ বৃদ্ধি হ'বলৈ হ'লে যিসকলে মাছ ধৰে তেওঁলোকে কণী থকা মাছসমূহ তাতে এৰি অহাটো অত্যন্ত জৰুৰী আৰু চৰকাৰে যিটো সময় বান্ধি দিছে সেই সময়টো হ'ল ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ এই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত যদি মৎস্যজীৱিসকলে মৎস্যৰ বাবে মাছ মাৰে তেতিয়াহ'লে আমাৰ মাছ কমি যাব আৰু দ্বিতীয়তে পৰিৱেশৰ কথা ক'বলৈ হ'লে মাছ হ'বলৈ হ'লে পানী লাগে মাছক যদি পানীখিনি শুদ্ধ নহয় আৰু এই পানীবোৰ যদি বীজাণুযুক্ত হৈ পৰে অৰ্থাৎ যিবিলাক পানীত নলা নৰ্দমা গৈ বেয়া পানীবিলাক এই জলাশয়সমূহত পৰেগৈ তাৰ পানী দূষিত হৈ পৰে পানী দূষিত হৈ পৰাৰ ফলস্বৰূপে মাছবিলাকৰ গাত কিছুমান বীজাণু হয় আৰু মাছ হয়তো মৰিবও পাৰে গতিকে এনেদৰে পানীবিলাক দূষিত কৰি দিলে পানীত থকা মাছ বা জীৱসমূহ মৃত্যুমুখত পৰিব পাৰে গতিকে পানী প্ৰদূষণ মুক্ত কৰিব লাগিব ধৰি লওক যিবিলাক ঠাইত মানুহে কলনি সাজি আছে তেওঁলোকৰ নৰ্দমাসমূহ গা ধোৱা পানী হওক গাড়ী ধোৱা পানীয়ে হওক গাড়ী ধোৱা পানীবিলাকত সাধাৰণতে মোবাইল পেট্ৰ'ল আদিৰ সংযুক্ত হৈ কলা কলাজাতীয় পানীবিলাক বৈ যায় আৰু এই নলা নৰ্দমাবোৰ গৈ এই মাছটো য'ত থাকে বিলসমূহ বা দ ঠাইসমূহত পানী নলাবিলাক গৈ সংযুক্ত হয় তাৰ ফলস্বৰূপে পানী দূষিত হৈ পৰে গতিকে মাছবিলাক পাবলৈ হ'লে আৰু মাছবিলাক ধৰিবলৈ হ'লে মানুহে কিছুমান শুদ্ধ কথা শুদ্ধ কাৰ্য কৰিব লাগিব ধৰি লওক তেওঁলোকৰ পানীখিনি যাতে দূষিত নহয় তেওঁলোকৰ যিঠাইত মাছ আছে সেই ঠাইলৈ যদি পানীবিলাক বোৱাই নিয়া হয় তেতিয়াহ'লে সেই ঠাই অশুদ্ধ হ'বই তাত মাছ মৰিবই বা মাছবিলাক দূষিত হ'ব বেমাৰ হ'ব আৰু যধে মধে মাছ মৰাটো উচিত নহয় বুলি মই ক'ব খোজোঁ গতিকে মাছ মাৰিবলৈ হ'লে তেওঁলোকে নীতি নিয়মৰে মাছ মাৰিব লাগিব মই কৈছোঁৱেই যে কণী থকা মাছবিলাক ধৰিলে বা জালত পৰিলে তেওঁক পুনৰ পানীত মেলি দিয়াটো উচিত তেতিয়া মাছৰ বংশ বৃদ্ধি হ''ব আৰু পানী কথাটো কৈছোঁৱে দূষিত পানীবিলাক ক'লোঁৱে গাড়ী ধোৱা পানী গৈ তাত পৰিব গা ধোৱা পানী গৈ তাত পৰিব এনেদৰে মল মূত্ৰবিলাকো তালৈ গ'লে পানীবিলাক দূষিত হ'ব গতিকে পানীবিলাক যাতে শুদ্ধ হয় তাৰ প্ৰতি আমাৰ সমাজ সচেতন হ'ব লাগিব